মই যেতিয়া খানা বহুত মানুহৰ কাৰণে ৰান্ধিব লগা হৈছিল মই খানা বনাব ছোৱালীকালতে মোৰ অভ্যাস একোৱেই নাছিল কাম কৰা আৰু সৰুতেই বিয়া হৈ আহিলোঁ আহোঁতে খানা বনাব আমাৰ ঘৰত যৌথ পৰিয়াল আছিল যৌথ পৰিয়ালৰ কাৰণে ভাত বনাব লাগে কিবা কৰিব লাগে মই একোৱেই সেইবিলাক নজানা আছিলোঁ তাৰ পাছত শাহুৱেও গালি পাৰিছিল শহুৰেও গালি পাৰিছিল ভায়েৰেও গালি পাৰিছিল জাসকলেও মোক সকলোৱে গালি পাৰিছিল কাম কৰিব নজানা কাৰণে ভাত বনাব নোৱাৰোঁ আঞ্জা বানাব নোৱাৰোঁ সকলোৰে গালি মাত খাই হ'লেও মই লাহে লাহে আজি কিবা এটা শিকিলোঁ কালি শাহুৰ কৰাখিনি শিকি শিকি এনেকৈও মই ভাত ৰান্ধি দিলোঁ আঞ্জা ৰান্ধি দিলোঁ ভাত সকলোকে দিয়াৰ পাছত আৰু তাৰ পাছত সকলোৰে অভিজ্ঞতাটো মোৰ এদিন মোৰ মাথাত সোমাই যায় মই ভাবিলোঁ নিজকে চম্ভালি নিজে ফুৰিব লাগিব তাক তাৰ পিছত মই ভাতবিলাক সকলোকে বনাই বনাই দিলোঁ আঞ্জা বনাই দিলোঁ যোনে যি ভাগৰ খায় ৰাতিপুৱা উঠিয়েই গা পা ধুই ভাত বনাই প্ৰত্যেকজনকে চাহ বনাই চাহ খাব মাতি চাহ খুৱাওঁ তাৰে অলপ একঘন্টা বা ডেৰঘন্টা দেৰিকৈ ৰুটী আলু ভজা কৰি বনাই দিওঁ ৰুটী আলু ভজাৰ লগত চাহ বনাই দেওঁ তাৰ পাছত দুপৰীয়া টাইমত ভাত ৰন্ধাৰ আগে আগে চাহ বনাওঁ চাহ সকলোৱে খাই লৈ বাচন বৰ্তন ধুই আনি ভাত বনাব যাওঁ ভাত বনাওঁ চব্জি দালি কেতিয়াবা মাছো থাকে কেতিয়াবা মাংসও থাকে তাৰ পিছত স ভাজিও লগতে থাকে সকলোকে ভাত বাঢ়ি বাঢ়ি দি মাতি ভাত পানী খুৱাই বাচন বৰ্তন চব সামৰি আনি নিজৰ ৰুমত যাই শুই থাকোঁ